আ আপুনি শিখাৰাণী ডেকা হয়নে অ মই বৰষা ডেকাই কৈ আছোঁ আপুনি ক'ত আছে এতিয়া অ আচলতে মই ঘৰত নাই বাৰু মই অলপ বাহিৰত আছোঁ মোৰ অকণমান তাৰ বিষয়ে অকণমান জানিব লগা আছিলে মানে ধৰক এতিয়া আপুনিতো অসমতে আছে ন' তাৰে অলপ বতৰ চতৰ বা তাৰ পৰিবেশটোৰ বিষয়ে অলপমান কিবা জনাব পাৰিব নেকি হয় সেইকাৰণে মোক মানে তাৰ অকণমান তথ্য লাগিছিলে পৰিবেশটো কেনেকুৱা হৈ আছে বতৰটো কেনেকুৱা হৈ আছে অলপমান কৈ দিব পাৰিব নেকি হয় হয় হু হু হু হু

ও হু হু হু হু হু

হু হু হু হয় আ ইনে বতৰটো গৰম হৈ আছে চাগৈ এতিয়া ন' বহুত হু হু হু হয় ঠিক আছে